ওজন কমাবলৈ হ'লে ৰাতিপুৱা উঠি পেলাই দৌৰিব লাগিব তাৰপৰা আহি অলপ ব্যায়াম বা আদি কৰি কৰিব লাগিব তাৰপৰা বেছিভাগ দৌৰিলে ওজন কমা কমাব পাৰি তাৰপৰা খাদ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব খাদ্যটো আপোনাৰ ভাল হ'ব লাগিব খাদ্যটো এটা গুৰুত্বপূৰ্ণ বিষয় যদি খাদ্যটো বেছি খোৱা হয় তেতিয়া ওজনটো প্ৰায় বাঢ়ে সেয়া সেইকাৰণে খাদ্যটোৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব ব্যায়াম কৰিব লাগিব ব্যায়াম কৰিলে ওজন কমে লগতে যিমান পাৰে দৰ দৌৰিব চেষ্টা কৰিব লাগে এই সকলো ঘৰৰ ঘৰত কৰিব পৰা পাৰে সেইকাৰণে এইখিনি আমাৰ বাবে সুবিধা হয় খাদ্যটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব লগতে দৌ দৌৰি পেলাই খোজ কাঢ়িব লাগিব তেনেধৰণে আমাৰ ওজন কমিব পাৰে